মিডিয়াৰ মাজত আচলতে পুৰণি আৰু নতুনৰ পাৰ্থক্য বুলি বিশেষ কথা নাথাকে কাৰণ শুদ্ধ আৰু সত্য তথ্য সংগ্ৰহ কৰি সমাজলৈ প্ৰচাৰ কৰাটোৱেই ইয়াৰ মূল দায়িত্ব বা লক্ষ্য হোৱাটো উচিত তথাপিও পুৰণি আৰু নতুন ইয়াৰ মাজতে যেতিয়া প্ৰশ্নটো আহিছে তেতিয়া পুৰণিৰ মাজত অলপ পাৰ্থক্য আছে ইয়াতে আমি দেখোঁ পুৰণি কালত পুৰণি দিনত সংবাদদাতাসকলৰ মাজত কলম এটা আৰু এখন ডায়েৰী ইমানেই আছিল সম্প্ৰতি আৰু বৰ্তমান যুগত যিটো তথ্য সম্প্ৰচাৰ ইয়াতে জড়িত হৈ আছে কেমেৰা টিভি মোবাইল এনেধৰণৰ অত্যাধুনিক সঁজুলিসমূহ বৰ্তমান আহিলে আৰু ইয়াৰ ফলত ছবিৰ জৰিয়তে আটাইতকৈ শুদ্ধ আৰু সত্য তথ্যৰ সমাজলৈ আগবঢ়াই দিয়া এটা সফল মাধ্যম হিচাপে মিডিয়াত পৰিচালিত হৈছে বিশেষকৈ ইয়াতে যিমানেই উন্নতি নহওক বিজ্ঞানে যিমানেই অগ্ৰগতি লাভ নকৰক তাৰ কিছু কু প্ৰভাৱো আছে যে এটা বাতৰি যেতিয়া এডিটিং হয় তাতে তথ্যৰ ইফাল ইফাল কৰিব পৰাও ব্যৱস্থা আজিকালি অত্যাধুনিক সা সৰঞ্জাম ওলাইছে কিন্তু পুৰণি কালত এইটো নাছিলে যে যিটো তথ্য আহিব সেইটো সম্পূৰ্ণ সত্য আৰু সত্যই আছিল কিন্তু এইটো কথা নহয় যে এতিয়া তথ্যসমূহ মিডিয়াৰ অসত্য ৰূপত সম্প্ৰচাৰ হয় এইটো ক'বলৈ যোৱা নাই কিন্তু ইয়াতে এটা বস্তু বা আমাৰ দৃষ্টিত পৰা কিছু কথা যে এডিটিং কৰিও কিছুমান বাতৰি পৰিৱেশিত হয় গতিকে ইয়াতে আমি ক'ব পাৰোঁ যে পুৰণি আৰু নতুনৰ মাজত বিশেষ পাৰ্থক্য হোৱা নাই যদিও কিছু কিছু মেডিয়াৰ তথ্য সংগ্ৰহৰ বস্তুত সাল সলনি হৈছে